হেল্ল' অঁ কি কৰিছে অঁ

ভাল ভাল নহয় অপোনালোকৰ এই যাম হেৰি এইকেইদিনতে এদিন যাম এই মাৰো গাতো ভাল নহয় এই হেৰি পেচাৰতোও ল' হৈ আছে এইকেইদিন বতৰতোও এইকেইদিন এদিন গৰম এদিন ঠাণ্ডা যে সেইকাৰণে হেৰি হ'ল নেকি বেছি দুৰ্বল হৈ গ'ল আৰু তাকেহে দেখুৱাইছিলোঁ ওচৰৰে হেৰি শান্তনুকে মাতি পেলাই তেওঁ ট'নিক দুটামান দিলে সেই চাই আছে বাৰু এতিয়া অকণমান ভাল পাইছে নহয় সিয়ো ডক্টৰহে তাকে মই বোলো হেৰি আছে আছে মই বোলো হেৰি কথা এটাৰ কাৰণেহে ফোন কৰিছিলোঁ এইকেইদিনতে বিশালৰপৰাই আহিমগৈ ওলাবা নহ'লে

আপোনাৰ যোনদিনাই সুবিধা হয় আৰু সেইদিনাই যাম কিন্তু মই আকৌ সেই সৰু ল'ৰাহঁতৰ মানে এনেকৈ ঠাণ্ডাৰ কাপোৰ কেইটামানো আনিব লাগে তাৰপৰা সেই খোৱা বস্তুবোৰ বোলে এইবিলাক দোকানতকৈ দামটো কম বুলি গম পাইছোঁ এদিন গৈছিলোঁ বাৰু কিন্তু ইমান হেৰি মানে ভালকৈ চাবলৈ নহ'লেই অঁ অঁ আপুনি আগতে গৈছে নেকি আপুনি যোনদিনাই সুবিধা কৰে আৰু সেইদিনাই যাম আকৌ লাইন গাড়ীতে যায়নে বাবা দাকে কয়নে বোলো পইচা পাতিৰো কথা আছে নহয় বুজিছোঁ ময়ো সেই সেই বিয়া এখন যে আছে ওচৰৰ তাৰ আগতেই এদিন গ'লে ভাল হ'ব আৰু কি কিনো পায় কওকচোন মই যোৱা নাই নহয় মানে বস্তুবোৰ কেনেকুৱা কোৱালিটিবোৰ

কি হ'ব

অঁ তাৰপৰা এতিয়া প্ৰথমকেইদিন আৰু

অঁ তোন আকৌ অঁ বুজিছোঁ অঁ

হয় বাৰু সেইটো অঁ

অঁ ময়ো সেই ওচৰৰ ছোৱালী

মানে খাই খাই শেষ হৈ গ'ল আৰু

অঁ অঁ তাৰপৰা এই কচমেটিকৰ বস্তু ইয়াত চব পায়নে মোক আহি ওচৰৰ ছোৱালীকেইজনীয়ে লগ লৈছিলে এদিন তাৰপৰা মোৰ আকৌ হাতত পইচা নাছিলে মই বোলো মই নাযাওঁ মই আৰু হেৰি বিয়াখনৰ ওচৰ পকহি তেতিয়াই যাম আৰু সেই তেতিয়াৰপৰাই কোনোবাই যদি দহ টকা এটা দিছে তাকো সাচিছোঁ বোলো তালৈকে গৈ বস্তু আনিম বুলি তাৰপৰা সেইদিনা আমাৰ গোটৰ মিটিঙতো আলোচনা কৰিছোঁ এদিন আৰু হেৰি গাড়ীখন লৈ পেলাই গোটৰ মানুহখিনিকে যাম ওলাবিহঁত তাৰ পিছত কৈ নহয় মই আপোনালোকৰ লগত গ'লে আকৌ অহা যোৱা খৰচটোকে ফী হ'ব সেইটো বস্তুৱে কিবা এটা কিনিব পাৰিম সেইকাৰণে মই তোক কৈছোঁ বাৰু আৰু আমাৰ মা মাই কৈছে হেৰি এই এনে এনে অযথা বস্তুবোৰ হেৰি নিকিনিবিগৈ মই বোলো নিকিনো ঘৰৰ ঘৰতো এতিয়া নতুনকে চৰকাৰী ঘৰতো বনাইছোঁ যেতিয়া ঘৰ সজোৱা বস্তু দুটামান কিনিম পাই নহয় সেইবোৰ

চব পাই আৰু মানে মই ঘৰ সজোৱা বস্তুকেইটামান আনিম তাৰপৰা আকৌ এই তাৰপৰা ভাবিছোঁ সেই চুৱেটাৰ দুটামান মানে গোটেইকেইটালেকে ঘৰৰ চুৱেটাৰ এটা এটাও লৈ দিব লাগিব নতুন কিবা এটা শংকুৱে সেইদিনা উৎপাত লগোৱা নাইনে

অঁ সেইদিনা সেই মোৰ লগৰ এটাই টম টম চলাই দেই তাক সুধিলোঁ বিশাললৈ মানুহ গৈছেনে তাৰ পিছত বোলে হে নকবি আৰু সেই মিচিংবিলাক গৈছে নহয় মানুহবিলাকে মানে সেই মিচিং মানুহবিলাকে হেৰি বুলি ভাবিছে সেই এশ মানে সেই মেলাবিলাক যে আহে যে এসপ্তাহ দহ দিন থাকি গুচি যায় সেই সেনেকৈ কৈছিলে ঐ বাইটি এই এই বজাৰবোৰ হেনো আৰু কেইদিন থাকিব কৈছে বোলে বহুত দিন থাকিব সেই আমাৰ মানুহখনে বোলে হেৰি এইটো কি এই বজাৰটোৱে এসপ্তাহতে গুচি যাব বুলিয়ে ইমানকৈ আহিছে গাড়ী চাৰী ভাড়া কৰি হেনো এইবুলি কৈছে সি মোক আজি যিটো সুৰত ক'লে মোৰ এনেকুৱা হাঁহি উঠিছে অঁ অঁ অঁ আৰু হেৰি চাফ চিকুণকৈয়ো থাকে হয় নাই এইবাৰ বিহুৰ বজাৰ কৰিবলৈ যোৰহাটৰখনলৈ গৈছিলোঁ নহয় চবলৈকে হেৰি আপোনালোকৰ ছোৱালীহতঁৰপৰা ধৰি চবলৈকে সেইবোৰ কাপোৰ হেৰি বিশালৰপৰাহে আনিছোঁ

অঁ সেইবোৰ চব সেই মই খালী মাজুলীৰখনহে দেখাগৈ নাই পাই যাব লাগিব এইকেইদিনতে মাকো দেখুৱাই আনিম মা আকৌ এ চিৰ হাৱাটো পালে বোলো আকৌ কিবা হ'ব পাই এ চি লগাই থোৱা নাথাকে জানো বৰকৈ নলওঁ আমি ধৰক দুঘণ্টা তিনি ঘণ্টাতো হ'ব

অঁ সেইকাৰণে আকৌ মাক নিবলৈ অকণমান চিন্তা নহয় আকৌ ফিট হৈ যায় বা চপা তপা এতিয়া এনেও ঠাণ্ডা দিন অঁ হয় বাৰু সেইটো

তাকেহে আপুনি এসপ্তাহৰ ভিতৰতে মোক খবৰতো দিব আৰু পিছলৈ থাকিলে অঁ বাৰু আপুনি হেৰি যোন দিনাই যায় আপুনি এতিয়া ভাত পানী বনাওক আজি ৰাতিকে মানে মেচেজ এটা কৰি হ'লেও বা কাইলৈ ৰাতিপুৱাই ফোন এটা কৰি হ'লেও ক'ব আৰু কোনদিনা যায় দেই হ'ব বাৰু অঁ হ'ব দিয়ক অঁ অঁ হ'ব দিয়ক